মই ৰন্ধন প্ৰতিযোগিতাত শ্বোটো অংশগ্ৰহণ কৰিছিলো ইউটিউবত কোনো ভিডিঅ' আদি বস্তু কৰিছিলো বহুতো ধৰণৰ ৰন্ধন বা ভিডিঅ' পষ্ট কৰিছিলো এনেকুৱা মাংস বনাওঁ মাংস দৈৰে কেনেকৈ বনাই বনাই ইউটিউবত শ্বেয়াৰ কৰিছিলোঁ বা মাছ নেমু টেঙা আৰু আৰু শেৱালি ফুল সৰু মাছেৰে কেনেকৈ বনাই এনেবোৰ ভিডিঅ' পষ্ট কৰিছিলো ইউটিউবত মোৰ অভিজ্ঞতাৰ ফালৰ পৰা শ্বেয়াৰ কৰিছিলো আৰু পনিৰ কেনেকৈ বনাই আলু বা আলু মটৰ কাবলিবুট ৰাজমাহ এনেবোৰেই এনেবোৰ এনেবোৰ বস্তুৰে পনিৰ মই বনাইছিলো পনিৰ বনাই ভিডিঅ' এটা পষ্ট কৰিছিলো

ক'লা কচু ক'লা কচু কুকাৰত দি বনোৱাও ক'লা কচু মচুৰ দাইল আলু চয়াবিন আৰু শুকান মাছ এনেকৈয়ো এটা ভিডিঅ' বনাই ভিডিঅ' পষ্ট কৰিছিলো

নেমু টেঙা তাৰ পিছতে নেমু টেঙা মাছৰ জোল বনাই ভিডিঅ' পষ্ট কৰিছিলো আৰু বামি বামিৰ যিখিনি যিখিনি খাই বাকলি ৰৈ যায় সেইখিনি ধুনীয়াকৈ কাটি মই মাছেৰে বনাই ভিডিঅ' এটা পষ্ট কৰিছিলো আৰু কঠাল কঠালৰ মুচি আলু বুট এনেকৈ এনেকৈ চবজি বনায়ো ভিডিঅ' পষ্ট কৰিছিলো এনেকৈ বহুতো ধৰণৰ বহুতো ধৰণৰ ভিডিঅ' মই ইউটিউবত পষ্ট কৰিছিলো আৰু ৰন্ধন ৰন্ধন প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিলো ৰন্ধন প্ৰতিযোগিতাত বিশেষ তেনেকুৱা ইমান বহুতো নাজানিলেও অলপ হ'লেও অংশগ্ৰহণ কৰি কৰিবলৈ আগ্ৰহ কৰিছিলো কৰিছিলো আৰু দিছে কৰিছিলো যদিও যদিও ইমান এটা ভাল নহ'লেও মই অংশগ্ৰহণ কৰিছোঁ